মই ধৰ্মীয় স্থানৰ অনুষ্ঠানলৈ যাবলৈ বেছিকৈ পচন্দ কৰোঁ ধৰ্মীয় স্থান মই বৰপেটা বৰদোৱা আদিলৈ গৈছিলোঁ তাত মানে মানুহবিলাকক লগ পাইছোঁ প্ৰায় আপোনাৰ মানুহবিলাকৰ ব্যৱহাৰ পাতিও খুব ভাল পাওঁ পাইছোঁ আৰু আমাৰ গুৰুদেৱ শংকৰদেৱৰ স্থান বৰদোৱা সেই লৈ মই তাত তালৈ মানে এবাৰে গৈছিলোঁ আৰু বৰদোৱালৈ তাৰপৰা সেইখিনি চাই মেলি আৰু এইবোৰ কিছুমান মেলাও বহে মেলাত ভাল ভাল কিছুমান বস্তুও ওলায় সেইবোৰ কিছুমান কিনিও আনোঁ কেতিয়াবাকৈ আৰু নহ'লে এনেই চাই মেলিও ঘূৰি আহোঁ এনেকৈয়ে আৰু আৰু বৰপেটাটো আমাৰ এই মাধৱদেৱৰ জন্মস্থান তাতো গৈ খুব ভাল লাগিলে আকাশীগঙ্গা বুলি তাত এই ঠাই এডখৰো আছে ওচৰতে ধৰ্মীয় স্থানৰ ওচৰতে তাতো চাই মেলি খুব ভাল লাগে ভাল পাইছোঁ আৰু সেয়ে মই ধৰ্মীয় স্থানবিলাকেই ঘূৰি পেলাই খুব ভাল পাওঁ আৰু